হেল্ল' মানৱজ্যোতি খবৰ ভালনে মোৰ ভালেই এতিয়া ক'ত তোমাৰ মানে খেল চেল চলি আছেনে আচ্ছা আচ্ছা

হয় হয় মানে মই কথা এটা ভাবি কিনে তোমালৈ ফোন কৰিলোঁ মানে মই এটা মানে ফিট আছাম বুলি এটা মোবাইলত চলাই আছোঁ মানে আমাৰ এছ'চিয়্যনৰ ফালৰপৰা তো তাতে মানে মই মানে মেইন দায়িত্বত আছোঁ তো মোক মানে অলপমান বস্তুটো চোৱা চিতাৰ দায়িত্ব দিছেতো তো মই ভাবিছিলোঁ যে তুমি যিহেতু অলপ ছ'চিয়েল মিডিয়াাত অলপ এক্টিভ আছা মানুহজন আৰু তোমাক সকলোৱে চিনি পায় তো তোমাক তুমি যদি আমাৰ লগত যদি লগ খোৱা মানে বস্তুটোত তেতিয়াহ'লে মানে এই আমাৰ যিটো মুভমেণ্ট চলাই আছোঁ সেইটো মানে আৰু বেছি সফল হ'ব বুলি মই ভাবোঁ তো অঁ তাৰ কাৰণে মই ফোন কৰিলোঁ মই ভাবি আছিলোঁ যে আজিকালি যিহেতু আমাৰ ল'ৰা ছোৱালীবিলাকে খেলাৰ প্ৰতি খুব এটা কম গুৰুত্ব দিয়ে যিকোনো খেল যিকোনো খেল বা এক্টিভিটি এক্সট্ৰা কাৰিকুলাম এক্টিভিটিবিবিলাকত খুব কম গুৰুত্ব দিয়ে অকল লিখা পঢ়াতে ব্যস্ত হৈ থাকে এইটো মই ভাবোঁ যে সুস্থ সমাজ এখন গঢ়ি তোলাৰ কাৰণে অকল লেখা পঢ়া বা অকল শিক্ষাখিনিয়েই মানে যথেষ্ট নহয় তাৰ লগতে আমি সমান্তৰালকৈ কিছুমান এক্টিভিটি খেল খেল ধূল এইবিলাক আমি যদি চলাই নিব পাৰোঁ তেতিয়া আমাৰ সমাজখন এখন সুস্থ সমাজত গঢ়ি উঠিব বুলি মই ভাবোঁ তাৰ তাৰ কাৰণে মানে আমাৰ যিবিলাক স্কুল আছে গভাৰ্ণমেণ্ট হওক বা ন'ন গভাৰ্ণমেণ্ট পাব্লিক যিবিলাক স্কুল আছে সেইবিলাকত আমি এটা মানে কি এৱাৰনেছ প্ৰগ্ৰাম চলাব বিচাৰিছিলোঁ যে আমি এক্সট্ৰা কাৰিকুলাম বা স্পৰ্টছ বা বিভিন্ন বিভিন্ন ধৰণৰ খেলৰদ্বাৰা আমি কিদৰে আগবাঢ়ি যাব পাৰোঁ আগত জীৱনত সেই বিষয়ে মানে অলপমান আমি চৰ্চা এটা আগবাঢ়াম বুলি ভাবিছিলোঁ তো তাৰ কাৰণে তোমাক মই লগ মানে পাব বিচাৰোঁ প্লাছ কেনেধৰণে মানে তুমিও যদি কিবা জানা সেই বস্তুটো কেনেধৰণে ধৰণে কৰিলে মানে বস্তুটো সফল হ'ব বেছি বা কি হয় হয়

কওক

মই ভাবিছোঁ আমি প্ৰত্যেক শনিবাৰে আমি প্ৰত্যেকখন স্কুলত গৈ কেনে তেওঁলোকক মানে ওচৰত যিবিলাক ওচৰত পাৰ্চন থাকে সেই স্কুলবিলাকত তেওঁলোকৰ লগত কথা পাতি আলোচনা কৰি আমি প্ৰত্যেক স্কুলত প্ৰত্যেক চানডে মানে দেওবাৰে এখনকৈ আমি মিটিং পাতোঁ আৰু মিটিঙত আমি গোটেই ষ্টুডেণ্টৰ লগতে যিবিলাক মানে মানে উৎসাহী ষ্টুডেণ্ট থাকিব তেওঁলোকৰ লগতে তেওঁলোকৰ পেৰেণ্টছ সকলকো মাতি কেনে আমি কিধৰণে তেওঁলোকৰ মানে জীৱনত খেল ধূলৰ জৰিয়তে তেওঁলোকক আগবঢ়াই নিব পাৰোঁ বা কোনজন ছাত্ৰক কোনটো খেলৰ প্ৰতি আগ্ৰহী সেই বিষয়ে জানি লৈ তেওঁলোকক ঠিক তেনেধৰণৰে মানে ট্ৰেইনিং প্ৰদান কৰিব পাৰোঁ বা কি ধৰণৰ তেওঁলোকক সহায় কৰিব পাৰোঁ সেইবিলাক আমি বিচাৰ বিবেচনা কৰিম বুলি মই ভাবি আছোঁ তাৰোপৰি তাৰোপৰি আৰু কিছুমান ষ্টুডেণ্ট এনেকুৱা থাকে যিবিলাকে অলৰেডি খেলি আছে বা তেওঁলোকে খেলিব জানে কিন্তু তেওঁলোকে প্ৰপাৰ মানে মানে হেল্প এটা পোৱা নাই আমাৰ ফালৰপৰা পুচ এটা পোৱা নাই তেওঁলোকৰ পেৰেণ্টছৰপৰা তেওঁলোকক কি ধৰণে সহায় কৰিব পাৰোঁ বা তেওঁলোকক কেনেকুৱা ট্ৰেইনিং দিলে ভাল হ'ব সেই বিষয়েও আমি আলোচনা কৰিম আৰু তাৰপৰা তাৰপৰা মই ভাবিছোঁ তাৰপৰা আমাৰ কিছুমান ষ্টুডেণ্টক ষ্টেট লেভেলৰ কাৰণে বা ডিষ্ট্ৰিক্ট লেভেলৰ কাৰণে খেলাৰ যাতে সুবিধা দিব পাৰোঁ আমি সেইবিলাক সেইবিলাকো তাতেই সেই মিটিংখনতে আলোচনা কৰিম বুলি ভাবিছো যাতে এই দিশটোত যাতে ল'ৰা ছোৱালবোৰ বোৰ আগবাঢ়ি যাব পাৰে বা তুমি তুমি এই বিষয়ত কি কি ভাৱা তুমি এই বিষয়ত

ঠিক আছে পিছে মই তোমাক অহা দেওবাৰে লগ কৰিম লগ কৰি কিনে ভালদৰে কথাাখিনি পাতিম আমি হয় হয়

ঠিক আছে ঠিক আছে তুমি কোৱা ধৰণে কামটো কৰিম তেতিয়াহ'লে মই তোমাক অহা দেওবাৰে লগ কৰিম